হয় কওক মই ক্ষীৰোদ শইকীয়াই ক'লোঁ

শুনিছোঁ শুনিছোঁ নিশ্চয় শুনিছোঁ

আহিছে এইখনত আহিছে

হয় হয়

আমিতো আমাৰ আমাৰ ফালৰ পৰাতো আমি যিখিনি পাৰোঁ যথাসম্ভৱ আমি ভাল পাঠদান দিবলৈ প্ৰয়াস কৰোঁ আৰু কাৰণ তেওঁলোক আমাৰ দেশ আৰু জাতিৰ সম্পদ তেওঁলোকক আমি প্ৰত্যেকটো ছাত্ৰকে আমি মানে দেশৰ আৰু জাতিৰ সম্পদ হিচাপে তেওঁলোকক আমাৰ যিখিনি যথাসম্ভৱ যিমান ভাল পাঠদান কৰিব পাৰোঁ সেইখিনি দিয়াৰ প্ৰয়াস কৰোঁ আৰু সেইবুলিয়ে ক'লোঁ আমি

হু হু হু হু হু

হয় হয় হয় হয় হয় হয়

হু হু হু

হু হু হু